সাত সাত দুই হেজাৰ সাত আঠ আঠ দুই হেজাৰ আঠ ন ন দুই হেজাৰ ন দহ দহ দুই হেজাৰ দহ বাৰ বাৰ দুই হেজাৰ বাৰ